হেল্ল' এইটো ৰিজু হাজৰিকা হয়নে অঁ এই আমাৰ মানে এটা সকাম আছিল মানে সকাম আমাৰ মানে দেউতাৰ মানে আমাৰ এওঁৰ দেউতাকৰ শ্ৰাদ্ধ আছিল শ্ৰাদ্ধতো মানে নাম প্ৰসংগ কৰিম বুলি ভাবিছোঁ আৰু ভকত কেইজনমান ভকত কেইজনমানক মতি এই ডেৰশমান হ'ব মানুহ ডেৰশমান হ'ব ডেৰশমান হ'লে তাৰমানে আপোনাৰ তাতে গাখীৰ মানে পাম নেকি দৈ গাখীৰ গাখীৰ গোটেইখিনি লাগে আৰু অঁ গাখীৰ মোক পাঁচ লিটাৰমান দিলে হ'ল আৰু দৈ গাখীৰ সাত লিটাৰমান দিলে হ'ল আৰু ইয়াতে আৰু ক্ৰীমো লাগে ক্ৰীমো এই চাৰি কিলোমান তিনি কিলোমান দিলে হ'ল ক্ৰীমটো ভাল পাম ন গাখীৰটো হা কি কয় মিঠাইটো পাম নেকি অঁ মিঠাইবিলাক কেনেকুৱা দাম মানে অৰ্ডাৰ বিলাকতো অলপ কমতে হয় ন দহ টকা অলপ অৰ্ডাৰ দিলে কম হয় নেকি অৰ্ডাৰ দিলে অলপ কমতে পাম নেকি হয় নেকি তেনেহ'লে আপুনি মোক দুশটা অঁ দুশটা দিব পাৰে যদি দিয়ে আৰু দুশটা দিব পাৰিব মোক দহ তাৰিখে দিলে হ'ল এই মানে এতিয়া এইটোটো ফেব্ৰুৱাৰী ন মাৰ্চত দিলে মাৰ্চৰ দছ তাৰিখে অৰ্ডাৰ আগতে কৰিব লাগে না সেইকাৰণে মানে গাখীৰটো ভাল গাখীৰ নাপায় আজিকালি চব মিক্স গাখীৰবিলাক দিয়ে নহয় দোকানবিলাকে মিক্স কৰি দিয়ে দিয়ে মানে খাই ভাল নালাগেতো মানুহখিনি মানে খাই ভাল লাগিব আৰু আপোনাৰ পৰা আপোনাৰো নাম থাকক মোৰো নাম থাকিব খাই পেলাই সেইকাৰণে তাতে অৰ্ডাৰ কৰিম বুলি ভাবিছোঁ অৰ্ডাৰ কিবা পইচা পাতি দিব লাগিব নেকি আপোনাক কিমান দিব লাগিব আপোনাক অঁ অঁ আপোনাক ঘৰত লগ পামনে দোকানত লগ পাম দোকানত লগ পাম ন কেতিয়া মানে শনিবাৰ ৰবিবাৰ ৰবিবাৰে পামনে ৰবিবাৰ বন্ধ মানে বন্ধ নাথাকে ন অঁ অঁ অঁ অঁ অঁ মই তেনেহ'লে তাতে মই আপোনাক পইচাটো দিম আৰু আপুনি কিন্তু না নকৰিব আৰু আপুনি গোটেইখিনি দিব অঁ অঁ ৰাখিবতো লাগিব আপোনাকো আশা কৰি থাকিম আপুনি দিম বুলি ভাবিব আৰু আপুনি পিছত অঁ আপুনি আপোনাৰ আপোনাৰ অৰ্ডাৰটো দিমেই আৰু কিছুমানে আৰু আজিকালি এনেকুৱা কৰে যে পইচাটো ৰাখি থয় বস্তুখিনি দিব নোৱাৰা নোৱাৰে মানে সেনেকুৱা হ'লে বৰ দিগদাৰ হয় গাখীৰ মানে গাখীৰটো মোক দহ দহ লিটাৰ ক'লোঁ গাখীৰটো দছ লিটাৰ ক'লোঁ আৰু দৈটো মই সাত লিটাৰ ক'লোঁ সাত লিটাৰ কলোঁ আৰু পনীৰটো মোক পাঁচ কিলো চাৰি কিলো কলো নেকি পনীৰটো চাৰি কিলো আপুনি লেখি ৰাখিব লেখি ৰাখিব নহ'লে ভুল হৈ যাব দিগদাৰ হ'ব পিছত আৰু আপোনাৰ পৰা আৰু মই বেলেগত মানে অৰ্ডাৰ নকৰোঁ আৰু বেলেগত যদি আপুনি দিব পাৰে দিব পাৰিলে আপোনালোকৰ আপোনালোকৰ বেলেগক অৰ্ডাৰ নকৰোঁ সেইকাৰণে আপোনাক কৈছোঁ অঁ আৰু গাখীৰতটো কিন্তু পানী থাকিব নোৱাৰিব দেই পানী নিদিব আপুনি লিটাৰ কেনেকে লিটাৰ গাখীৰটো লিটাৰ কিমান নকয় ষাঠি টকা ন আৰু বেছিকে ল'লে হয়তো অলপ কমত পাম কজানি ষাঠিটকা আৰু পঞ্চাছ টকাকে পাম অঁ পঞ্চাছ টকা পঞ্চাছ টকামান হ'লে মানে ভাল হয় আৰু লিটাৰ বেছিকৈ ল'ম কমাই দিব ন অঁ আৰু মিঠাইটো ভালকে দিব মানে খাই মেলে ভাল হয় সেনেকে ভাল কৰি দিব আৰু ভালকে দিলে আপোনাৰ ধৰক আপোনাৰ সেনেকে মান নাম থাকিব দিয়কচোন আৰু কেতিয়াবা যদি ভাল পায় তেতিয়া আপোনাক দিব পাৰিম আপোনাক মই কাৰাবাক লগা হ'লে আপোনাৰ নামটো ক'ব পাৰিম দেখাই দিব পাৰিম আপোনাক বোলে তেখেতৰ বস্তুখিনি খাই ভাল পাইছে মানুহখিনি খাই ভাল পাইছে আৰু ক'ৰ পৰা আনিছে বা সুধিব আপোনাৰ নামটো তেতিয়া ক'ম আপোনাৰ বিজনেচটো আগবাঢ়িব পাৰিব তেতিয়া তেনেকে হয়নে নহয় সেইকাৰণে সদায় মানে কাষ্টমাৰক ভাল বস্তুৱেই দিব লাগে ভাল দিলে আৰু এতিয়া আৰু পাব আপুনি আপোনাক দিব পাৰিম হয়নে নহয় এনেকৈয়ে মানে থাকিব লাগিব আৰু মিঠাইটো আপুনি দুইশটা দিব আৰু দুইশটা দিব অঁ অঁ আৰু অঁ অঁ অঁ আপুনি আপোনাক মই তাতে পইচাটো দি আহিম বাৰু আপুনি দছ তাৰিখে মোক অঁ অঁ আপুনি ঘৰত দিব আহিব নে তাতে আনিব যাব লাগিব অঁ ইয়াৰ পৰা আপোনাৰ দোকানৰ পৰা লৈ আহিব লাগিব অঁ আপুনি দিব নাহেই তাৰমানে দিব দিব দিব আহিলে ভাল আছিল আপুনি ঘৰত দিব আহিলে মানে আমোৰো মানে অসুবিধা অলপ অকলশৰীয়া মানে যোৱাটো সম্ভৱ নহয় আৰু সেইকাৰণে আপুনি যদি পাৰে আপুনি ঘৰতে দি যাব নহ'লে চাব নালাগে যদি আপোনাক বিশ্বাস কৰোঁ আপুনি বিশ্বাস কৰি বিশ্বাস কৰিছোঁ যিহেতু আপোনাক বিশ্বাস কৰিও কৰিমতো কথাটো আপুনি দি গ'লেও আপোনাৰ আপত্তি নাই আপুনি দিব দিবই আহিব নহ'লে দি যাব আপুনি মনত থাকি মনত থাকিলে নহয় আপোনাৰ সেই কি কি দিব লাগে বুলি মনত থাকিলে লিখি ৰাখক নহ'লে লিখি থৈ দিব গাখীৰ দহ লিটাৰ গাখীৰ আৰু দৈ গাখীৰটো হ'ল পাঁচ লিটাৰ সাত লিটাৰ আৰু এইফালে মিঠাই হ'ল দুইশ আৰু ক্ৰীমটো মোৰ চাৰিশ পনীৰ আৰু পনীৰো দিব পাৰে আপুনি পনীৰ পনীৰ পনীৰ পনীৰ অঁ সেইটোতো পনীৰটো মই পাহৰি গৈছিলোঁ পনীৰটো দিব পাৰে আপুনি পনীৰটোও দিব নহ'লে পনীৰটো তিনি পনীৰ তিনি কিলো তিনি তিনি কিলো দিলে হ'ব কিমান এই পনীৰটো কিলো কিমান হাঁ বা ইমান দাম পাঁচশ কিলো পাঁচশ কিলোটো কিনা নাই মই পনীৰটো পাঁচশ দাম বহুত কৈছে দেখোন হয় নেকি অঁ হ'ব পাৰে মই তাৰমানে কিনা নাই আমাৰ আমাৰ মালিকেহে কিনে মই আৰু নুসুধো তাৰমানে কিমানত কিনিছে কি কথা আজি ময়ে অৰ্ডাৰ কৰিব লগা হ'ল মালিকটো নাই তাৰমানে বাহিৰত গৈছে অঁ সেইকাৰণে পনীৰ মোক দুই কিলো দুই কিলো দিলে হ'ল পনীৰটো মানে ডেৰছ মানুহে ডেৰছ মানুহ হ'লে হৈ যাব দুই কিলো দি আপুনি মোৰ নামটো লিখি থৈ লিখি থৈ দিব দিয়ক আৰু অৰ্ডাৰটো মনত ৰাখিব আপুনি কেতিয়া অঁ আপুনি অৰ্ডাৰটো কেতিয়া দিব কেতিয়া আছে বোলে আপুনি পাহৰি নাযাব আৰু পাহৰি গ'লে মোৰ আৰু দিগদাৰ হ'ব দিব অঁ অঁ মই বাৰু ৰবিবাৰে যাম আপোনাক এডভান্সটো দি আহিম হ'ব ন ৰাখিছোঁ তেনেহ'লে অঁ দিয়ক দিয়ক